মই নাভাবো আজিকালি যে শিক্ষা লাভৰ বাবে চহৰৰ তুলনাত গাঁৱৰ অঞ্চলৰ মানুহৰ হৈছে আগৰ দিনত হৈছিলে ধৰক পাৰ্থক্যটো বহুত বেছি আছিলে গাঁৱতকৈ চহৰৰ মানুহৰ গতিকে সেইটো হৈছিলে কিন্তু আজিকালি ধৰক ইণ্টাৰনেটৰ যুগ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ সকলোৰে হাতত ম'বাইল আছে সকলোৰে সকলো গাঁৱতে হয় আজিকালি লাইব্ৰেৰী হৈছে লগতে যাতায়তৰ যুগতো সুবিধা গতিকে তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে ধৰক লৈ আহিবও পাৰে সু ধৰক যাতায়তৰ সহায় লৈ পেলাই টাউনত আহিও পঢ়িব পাৰে গতিকে সিমানখিনি অসুবিধা নাই আগৰ নিচিনাকৈ গতিকে তেওঁলোকৰ ইমান অসুবিধা নহয় আগতে হৈছিলে গ্ৰাম্য অঞ্চলৰ লোকে সমস্যাৰ সন্মুখীন হৈছিলে ধৰক আপোনাৰ যাতায়তৰ সুবিধা নাছিলে বা তেওঁলোকৰ কাৰেন্ট নাছিল বা ইণ্টাৰনেটৰ সুবিধা নাছিলে গতিকে সেইসমূহ সমস্যা আছিলে গতিকে তেওঁলোকে পঢ়াত অসুবিধা পাইছিলে বা তেওঁলোকৰ কিতাপবিলাক যিসমূহ থাকে সেইসমূহ তেওঁলোকৰ ধৰক গৈ পাওঁতে সময় লাগে যিসমূহ গাঁৱৰ টাউনৰ বা যিখিনি নগৰৰ মানুহে সোনকালে পাই ল'ৰা ছোৱালীখিনিয়ে পঢ়িবলৈ বা তেওঁলোকৰ লগতে কিতাপৰ লগতে কি হ'ল শিক্ষকসমূহো ধৰক শিক্ষকৰ শিক্ষাৰ হৈ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানবিলাক গাঁৱতকৈ নগৰত বেছি আছিল গাঁৱত শিক্ষাৰ অনুষ্ঠান প্ৰতিষ্ঠান প্ৰতিষ্ঠান কম লগতে যিসমূহ শিক্ষক থাকে ধৰক গাঁৱৰ এখন স্কুল ক'ব গ'লে চৰকাৰে অলপ হেমাহি কৰে চ' বিদ্যালয়বিলাকত কি হয় এজন শিক্ষক বা দুজন শিক্ষক দেখা যায় গাঁৱৰ শিক্ষক কিন্তু ধৰক সেইটো তুলনাত যদি নগৰ নগৰৰ স্কুলসমূহ চাওঁ বিদ্যালয়সমূহ চাওঁ তাত কি কৰে তাত যিহেতু শিক মানে যিসমূহ অভিভাৱক আছে তেওঁলোকে অলপ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া গতিকে তেওঁলোকে সেইটোৰ প্ৰতি কঠোৰ চকু ধৰক দৃষ্টি আৰোপ কৰে আৰু ধৰক তেওঁলোকৰ যদি পঢ়া ধৰক শিক্ষকৰ হওক বা বা বেলেগ যদি অসুবিধা দেখা দিয়ে তেওঁলোকে মানে ধৰক তেওঁলোকক উৰ্দ্ধতম কৰ্তৃপক্ষক জনায় যেনে কি কি অসুবিধা হৈছে সেইটোমতে তেওঁলোকে সেইটোৱে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলেও সুবিধাটো পাই কিন্তু গাঁৱত সেইটো সুবিধা অলপ কম সেই শিক ধৰক যিসমূহ অভিভাৱক হয় তেওঁলোকে সিমান পৰিমাণে শিক্ষিত নহয় শিক্ষিত নোহোৱাৰ বাবে তেওঁলোকৰ সেইসমূহ যিসমূহ সমস্যা সেইসমূহ ওপৰৰ মহলাত গৈ নাপায়গৈ গতিকে সেয়াই আৰু